হেল্ল' হয় এইখন ফুড আড্ডা ৰেষ্টুৰেণ্ট হয়নে মই মানে আপোনাকৰ তাৰপৰা প্ৰায়ভাগ বস্তু অৰ্ডাৰ কৰি খাই থকা হয় কালি মানে মই চাওমিন এটা অৰ্ডাৰ কৰিছিলোঁ আপোনাকৰ তাৰপৰা তাত মই মানে চাওমিনটো খাই বহুত ভাল পালোঁ সেইবাবে মই আকৌ অৰ্ডাৰ কৰিব বিচাৰিছোঁ আপোনাক মই এটা এড্ৰেছ দিম আপুনি সেই এড্ৰেছটোত মানে মোক দি থৈ যাব পাৰিব নেকি মানে কালি যোনটো এড্ৰেছত আপুনি দিছিলে সেই এড্ৰেছটোত নহয় বৰ্তমান মই ঘৰত নাই মোৰ অলপ বিশেষ অসুবিধা হোৱাৰ বাবে মই মানে অলপ প্ৰবলেম এটা হৈ আছিলে সেইবাবে মই এটা বেলেগ ওচৰৰ ঘৰৰ ওচৰৰ জেগাডোখৰলৈ আহিবলগা হ'ল আপোনাক মই এড্ৰেছটো দিছোঁ আপুনি মোক তাত চাওমিনটো মানে পঠাই দিবচোন মই আপোনাক এড্ৰেছটো দিছোঁ আপুনি এড্ৰেছটো লওঁকচোন কে পি চাৰিআলি পবন মাৰ্বলছত অপ'জিতত অঁ অঁ ঠিক আছে আপুনি মোক অঁ পাৰিলে অলপ সোনকালে দি থৈ যাব দেই